মই মোৰ ব্যঞ্জনবোৰ অতিৰিক্ত সুস্বাদু কৰি তুলিবলৈ ব্যৱহাৰ কৰা বিশেষ কৌশল টিক্সকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই মাংসত এটা মচলা দিওঁ সেইটো মচলাটো দি দি সেই মচলাটো সোৱাদ আৰু বঢ়াই দিয়ে মই মাংসত এলাইচী দালচিনি জালুক লং ধনিয়া জিৰা এই গোটেইকিটা মিক্স কৰি পটাত পিচি লওঁ এইকেইটা গোটেইকেইটা পিচি এটা পাউদাৰৰ নিচিনা বনাই ল'ব লাগে সেইটো মাংসত দিলে মাংসটো সুস্বাদু হয় এইটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইটো মাংসত দিলে মাংসটো আৰু সোৱাদ লাগে এইটো আপোনালোকে ট্ৰাই কৰি ভাল পাব